ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতিয়ে দেশৰ আনুষ্ঠানিক প্ৰতিনিধি হিচাপে কাম কৰে যিয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা জাতীয় ঐক্য আৰু সাৰ্বভৌমত্ৱ চৰকাৰৰ মুৰব্বী ৰাষ্ট্ৰপতিয়ে চৰকাৰৰ কাৰ্যবাহী আশাৰ নেতৃত্ব দিয়ে আইন নীতি আৰু দেশৰ দৈনন্দিন প্ৰশাসন কাৰ্যকৰী আৰু বলবতকৰণৰ তদাৰক কৰে কমাণ্ডাৰ ইন চিফ দেশৰ সামৰিক বাহিনী প্ৰতিৰক্ষা সামৰিক কৌশল আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ে সিদ্ধান্ত লোৱাৰ ওপৰত ৰাষ্ট্ৰপতিৰ নিয়ন্ত্ৰণ থাকে মুখ্য কুৎ নীতিবিদ ৰাষ্ট্ৰপতিয়ে দেশৰ বৈদেশিক সম্পৰ্ক পৰিচালনা কৰে সন্ধিৰ আলোচনা কৰে আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু বৈঠকত জাতিটোক প্ৰতিনিধিত্ব কৰে মুখ্য বিধায়ক ৰাষ্ট্ৰপতিয়ে প্ৰত্যক্ষভাৱে আইন প্ৰণয়ন কৰিব নোৱাৰিলেও বিল প্ৰস্তাৱ কৰি আইনত স্বাক্ষৰ বা দি বিধান সভাৰ এজেণ্ডা নিৰ্ধাৰণ কৰি বিধান প্ৰক্ৰিয়া প্ৰভাৱিত কৰে বিষয়া নিযুক্তি ৰাষ্ট্ৰপতিয়ে কেবিনেটৰ সদস্য ন্যায়ধিক ৰাষ্ট্ৰদ্ৰুতকে ধৰি গুৰুত্বপূৰ্ণ চৰকাৰী বিষয়াসকলক মনোনিত কৰে কিছুমান নিযুক্তিৰ বাবে আইনগত নিশ্চিতকৰণৰ প্ৰয়োজন হয় আইন বলবৎ কৰা ৰাষ্ট্ৰপতিয়ে নিশ্চিত কৰে যে বিধায়িনী দলে গৃহীত কৰা আইনসমূহ কাৰ্যকৰী কৰা হয় আৰু চৰকাৰী সংস্থাসমূহে প্ৰতিষ্ঠিত আইনী কাঠসমূহ অনুসৰণ কৰে সংকট ব্যৱস্থাপনা ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাত ৰাষ্ট্ৰপতিয়ে নেতৃত্ব প্ৰদান কৰিব দ্ৰুত সিদ্ধান্ত ল'ব আৰু প্ৰাকৃতিক দুৰ্যোগ বা অৰ্থনৈতিক মণ্ডাৱস্থাৰ দৰে সংকট পৰিচালনাৰ বাবে সম্পদ সংগ্ৰহ কৰিব তুলিব বুলি আশা কৰা হয় অৰ্থনৈতিক নেতৃত্ব দেশৰ অৰ্থনৈতিক স্থিতিশীলতা আৰু বৃদ্ধি নিশ্চিত কৰিবলৈ বাজেট কৰ বাণিজ্য আৰু মুদ্ৰানীতিকে ধৰি অৰ্থনৈতিক নীতি গঢ় দিয়াত ৰাষ্ট্ৰপতিক ভূমিকা পালন কৰে সংবিধান সংৰক্ষণ সংবিধান ৰক্ষা কৰা আৰু সুৰক্ষা চৰকাৰে যাতে নিজৰ আইনী মোৰ ভিতৰত কাম কৰে তাৰ বাবে আৰু দেশৰ গণতান্ত্ৰিক নীতি ৰক্ষা দায়িত্ব ৰাষ্ট্ৰপতি